শিক্ষকতা মানে এক্সুৱেলি মই প্ৰথমতে ভৱা নাছিলোঁ যে শিক্ষকতা কৰিম আৰু মোৰ ইমান বেছি একাডেমীকছত যোৱা কোনো প্লেন নাছিলে মইতো এভিয়েশ্বন কৰিছিলোঁ মোৰ ফ্লাইটত এয়াৰ হোষ্টেজ হোৱাৰহে প্লেন আছিলে মানে মন আছিলে মোৰ তো কিন্তু নহ'লগে কিছুমান কাৰণত মোৰ মোৰ মেডিকেলিও মই ফিট নহ'লো চকু প্ৰৱ্লেম হ'ল কিবা হ'ল তাৰপিছত মই একাডেমিকছত মই মানে নিজৰ খৰচ উলিয়াবলৈ এনেকে জইন কৰিলোঁ প্ৰাইভেট স্কুল এখনত গুৱাহাটীতে তেনেকে স্কুলত জইন কৰি মানে ইমানে ভাল লাগিলে আৰু বাচ্ছাৰ লগত টাইম স্পেণ্ড কৰি আৰু নতুন নতুন কথা শিকিব মানে কি হয় আনক পঢ়োৱাব লাগিলে মই নিজে পঢ়িব লাগিল প্ৰথমতে গতিকে মোৰ নলেজটো অকণ বাঢ়ি বাঢ়ি গ'ল মানে নিজে মানে আনক পঢ়োৱাৰ লগতে নিজৰো পঢ়া হৈ গ'ল ত' ভাৱিলো যে নাই এইটোৱে কৰা হওক এতিয়া বেলেগটো আৰু মেডিকেলি মই যিটো মোৰ হবী আছিলে বা যিটো মোৰ এইম আছিলে মইতো এভিয়েশ্বনত যে যাব নোৱাৰিম যিহেতুকে মোৰ আই চাইট ল' হৈ গ'ল তাৰপিছত এতিয়া মই ভাৱিলোঁ একাডেমিকছত থাকোঁ কেই কেইদিনমান ত' তিনিমাহ ছমাহ এনেকে টাইম গ'ল মোৰ ভাল লগা হৈ আহি থাকিল মানে বাচ্ছাৰ লগত টাইমটো কেনেকে যায় পোৱালিবিলাকক পঢ়াওঁতে গমেই নোপোৱা হ'লো তাৰ পিছত এনেকে ছমাহ দু এবছৰ হৈ গ'ল তাৰ পিছত তেনেকে দুবছৰ এতিয়া মোৰ ফ'ৰ ইয়েৰ্ছ ৰাণিং আৰু টীছিঙত এতিয়া পঢ়াই আছোঁ আৰু খুব ভাল লাগে সেইখিনি সময় আৰু আৰু টীছাৰৰ লাইক কি হয় বাচ্ছাই যিটো মানে এটা বিশ্বাস আৰু টীছাৰৰ ওপৰত বা মোৰ ওপৰত ধৰক মেমে চব জানেই আমাৰ ভালৰ কাৰণে কৰি আছে সেই সেই ফিলটো মোৰ সেই ফিলিঙচটো খুব বেছি ভাল লাগে যে মেমে চব জানে আমাৰ মেমক যি শুধিম মেমে চব শুদ্ধ ক'ব সেনেকুৱা বস্তুবোৰ খুব বেছি ভাল লাগে সেইকাৰণে বৰ্তমান ইয়াতেই আছোঁ আৰু থাকিম বুলি ভাৱিছোঁ আৰু এইটো লাইনতে গতিকে এতিয়ালৈকেতো খুব ভালেই চলি আছে বাকী সেইয়াই আৰু পোৱালীবিলাকৰ লগত খুব ভাল লাগে কাৰণে বৰ্তমানলৈকে আছোঁ আৰু নিজৰ নলেজটো বাঢ়ি গৈ আছে আৰু সেইখিনিয়েই আৰু